মই গাঁৱৰ মহিলা হয় গাঁৱৰ মহিলা হিচাপে এতিয়া বাৰিষা কাল বাৰিষা কালৰ কাৰণে মই মাছ মাৰি খুবেই ভালপাওঁ মাছ মৰা সঁজুলি জাল পলহ জুলিকী জাকৈ বৰশী এনেকে মাছ ধৰোঁ আৰু মাছ ধৰি মানে বাৰিষা ডোং আৰু কি পথাৰত সৰু সৰু মাছ আহে জাকৈৰে মাছ ধৰোঁ আৰু কি ইয়াত জাল টুনি জালেৰে মাছ ধৰোঁ ভাল লাগে আৰু বাৰিষা কালত এতিয়া মানে পথাৰত যিবিলাক আলি হয় মানে বঁকিয়া হয় তাত মানে ঠুহা চেপা এনেকে আমি মাছ ধৰোঁ বিভিন্ন ধৰণৰ সঁজুলি তাৰ পিছত আকৌ খৰালি কালত পলহ ব্য়ৱহাৰ কৰা যায় খেৱালি জাল ব্য়ৱহাৰ কৰা যায় যিটো আছাৰা জাল তাৰপিছত বৰশী পাতা যায় বৰশী পাতি মাছ ধৰা যায় এনে বিভিন্ন ধৰণৰ সঁজুলিৰে মাছ ধৰা যায় আগতে এইটো মাছ ধৰাটো মানুহৰ বৃত্তিয়েই আছিলে মানুহৰ মানে সময় তেতিয়া ব্য়স্ততাটো অলপ কম আছিলে সেইকাৰণে মানুহে মাছ ধৰিছিলে বৰশী বা পলহ জুলুকী বা আছাৰা জাল এনেকে মাছ ধৰিছিলে কিন্তু এতিয়া মানুহৰ সময়ৰ নাটনি হ'ল বিভিন্ন কামত ব্য়স্ত হ'ল সেয়ে মাছ মাৰিবলৈ খুব কম কমেই যোৱা যায় মানুহৰ সজাগ হ'ল যে মাছ মাৰিলেই মানুহে খাবলৈ নিমিলে বা নাপায় বিভিন্ন ধৰণৰ কামত ব্য়স্ত হ'ল বা স্কুল কলেজ গ'ল মানুহে স্কুল কলেজত ল'ৰা ছোৱালী পঠাব লগা হ'ল সেয়ে আমাৰ বোৱাৰীসকলেও কম সংখ্য়ক এতিয়া মাছ মাৰিবলৈ যায় হ'লেও মাছৰ মাছ ধৰা এই হেৰিটো মানে প্ৰৱণতাটো আমাৰ এতিয়াও আছে ভাল লাগে মাছ ধৰি এতিয়া বাৰিষা কালত ত' আৰু ভাল লাগে ওচৰতে যিবিলাক হেৰি আছে ডোং আছে তাতে টুনি জালেৰে মাছ ধৰি দৰিকণা বা পুঠি এনেকুৱা মাছ আহে সেই মাছে মাছ ধৰি খুব ভাল লাগে আৰু পথাৰত যিবিলাক ঠুহা হয় ঠুহা পতা যায় বা চেঁপা পাতা যায় সেই চেঁপাৰ পৰাও মাছবিলাক আনি ৰাতিপুৱা বা গধূলি চাই পেলাই বহুত ভাল লাগে আৰু মাছ মৰা তিৰোতাবিলাকৰ মাছ মাৰোতে যিটো দৃশ্য় চাই থাকি খুবেই ভাল লাগে আৰু মানে এতিয়া আমাৰ মহিলাবিলাকৰ কি বহুতেই ব্য়স্ত হ'ল সেইকাৰণে আৰু মাছ ধৰাতো খুব কমি গৈছে কিন্তু মাছ মাৰি সেইটো জীৱিকা হিচাপে নহয় ফূৰ্তিত আনন্দ লাভৰ কাৰণে এতিয়া আমি মাছ ধৰোঁ কিন্তু আকৌ আনন্দকে চাই থাকিলে নহ'ব বেলেগ কামতো আমি যিহেতু ল'ৰা ছোৱালীয়ে পঢ়া শুনাত বেছিকৈ আগবাঢ়িল গতিকে আমি পঢ়া শুনাতো তেওঁলোকক সময় দিব লগা হ'ল সেয়াই এতিয়া আকৌ আমি মাছ ধৰাতে ব্য়স্ত থকা নাই কিন্তু কম সময় দিওঁ থকা নাই মানে মাছ মাৰিবলৈও যাওঁ কিন্তু কম সময় দিওঁ ঠিক এনেকে আৰু মাছ ধৰি ভালপাওঁ আৰু